মিডিয়াত প্ৰকাশিত বিজ্ঞাপনবোৰ এক দিমুখী তৰ্জনী হিচাপে কাম কৰে যি ব্যৱহাৰিক আৰু সম্ভাৱনামূলক বিভ্ৰান্তিকৰ হ'ব পাৰে সেইটো চাৰা চাৰা দৃষ্টিকোণৰপৰা দেখা হয় এক পোনপটীয়া দৃষ্টিৰপৰা বিজ্ঞাপনবোৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ যিয়ে ব্যৱসায়ীসকলক গ্ৰাহকলৈ প্ৰৱেশ কৰাৰ আৰু মিডিয়া মঞ্চৰ বাবে আই উৎপন্ন কৰাৰ সাধৰ্মিকতা দাঙিব ধৰে এইবোৰ প্ৰডাক্ট সেৱা আৰু কাৰ্যসূচীসমূহৰ বিষয়ে সচেতনতা সৃষ্টি কৰে যি গ্ৰাহক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ব্যৱসায়ৰ বাবে বিজ্ঞাপনবোৰ এক প্ৰত্যক্ষ ৰাস্তা ৰূপে কাম কৰে গ্ৰাহকৰ সৈতে যোগাযোগৰ বাবে যিয়ে তেওঁলোকক নতুন সামগ্ৰী বা বিশেষ প্ৰস্তাৱসমূহৰ বিষয়ে অৱগত কৰায় গ্ৰাহকৰ বাবে সঠিক লক্ষ্যৰ সৈতে কৰা বিজ্ঞাপনবোৰ তেওঁলোকক এনে প্ৰডাক্টবোৰৰপৰা পৰিচিত কৰাই দিব পাৰে যি তেওঁলোকৰ আৱশ্যকতা বা ৰুচি পূৰণ কৰে আৰু এইবোৰে তেওঁলোকৰ ক্ৰয় সিদ্ধান্তৰ উন্নতি কৰিব পাৰে আৰু আনহাতে বিজ্ঞাপনবোৰ বেছি সময়ত এক প্ৰবৃত্তি হিচাপে অনুভূত হয় বিশেষকৈ যেতিয়া সেয়া মূল্যৱান বিষয়বস্তু যি দৰ্শকে লাভজনক বুলি ভাবে যেনে চিনেমা টি ভি শ্ব' বা অনলাইন ভিডিঅ'ৰ সময়ত নিৰ্বিঘ্নে প্ৰচাৰিত হয় আধুনিক মিডিয়াত বিজ্ঞাপনবোৰৰ অতিসয়তা লগতে পপ আপ বেনাৰ আৰু অটো প্লে' ভিডিঅ'ৰ ব্যৱহাৰ মিলি গ্ৰাহক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে বিজ্ঞাপনকাৰীসকলে এখন পৰিপূৰ্ণ বজাৰত মনোযোগৰ বাবে প্ৰতিযোগিতা কৰে আৰু এই গম্ভীৰতা ফলস্বৰূপে পৰিসৰ আৰু চূড়ান্ত প্ৰভাৱ সৃষ্টি কৰিব পাৰে কিছুমান ক্ষেত্ৰত বিজ্ঞাপনবোৰৰদ্বাৰা এক প্ৰডাক্টৰ বিষয়ে নেতিবাচক পৰিসৰৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ যেতিয়া সেয়া অসংলগ্নভাৱে লক্ষ্য কৰা হয় বা অধিক আগ্ৰাসী হয় এক দৰ্শকে যদি অব্যাহতভাৱে অপৰিকল্পিত বিজ্ঞাপনবোৰ দেখিবলৈ পায় তেন্তে সেয়াত তেওঁৰপৰা অসন্তুষ্টি বা পৰিত্যাগৰ অনুভৱ সৃষ্টি কৰিব পাৰে আগ্ৰহৰ পৰিৱৰ্তে এনে পৰিসৰত বিজ্ঞাপনবোৰৰ সামাজিক পৰিণামৰ বিষয়ে এটা নৈতিক দৃষ্টিভংগী থাকে অনুভূতিৰ সৈতে ৰচনা কৰা প্ৰডাক্টৰ লাভৰ অতিশয় উল্লেখ বা অবাস্তৱ সৌন্দৰ্যৰ মানদণ্ডৰ সৃষ্টিৰে সামাজিক পৰিণামৰ বিষয়ে চিন্তা কৰিব পাৰি বিজ্ঞাপনবোৰ যি মনোবৈজ্ঞানিক সংকেতৰপৰা লাভ উলিয়াই চাৰা আৰু অধিক ব্যৱহাৰকাৰী অভ্যাস বা আত্মবিশ্বাসৰ সমস্যা সৃষ্টি কৰে বিশেষকৈ যেতিয়া ক্ষতিগ্ৰস্থ জনগোষ্ঠীসমূহ যেনে কিশোৰ বা দেহৰ চিত্ৰৰ চিন্তাৰে গ্ৰষ্ট ব্যক্তিসকলৰ ওপৰত সেয়া প্ৰভাৱ পেলায় অন্তিমভাৱে বিজ্ঞাপনবোৰ ব্যৱহাৰিক আৰু বিভ্ৰান্তিকৰ হ'ব পাৰে ভালদৰে আৰু সঠিকভাৱে লক্ষ্য কৰা হ'লে সেয়া দৰ্শকৰ অভিজ্ঞতাত মূল্য যোগ কৰিব পাৰে তেওঁলোকৰ প্ৰাাসংগিক প্ৰডাক্ট বা সেৱাৰপৰা পৰিচয় কৰায় কিন্তু যেতিয়া বিজ্ঞাপনবোৰ অতিশয় অপৰিকল্পিত বা পীড়াদায়ক হয় সেয়া সাহাৰ্য কৰাৰ পৰিৱৰ্তে এক বাধা হৈ পৰে সঠিক সচল পথ হৈছে সফল বিপণনৰ বাৰ্তা প্ৰেৰণৰ আৰু গ্ৰাহকৰ সময় আৰু পচন্দৰ সন্মানৰ মাজত সঠিক সঁহাৰি স্থাপন কৰা